এনেকে ক'বলৈ গ'লে আমি তেনেকে ক'তো বিশেষ ফুৰিবলৈ যোৱা নাই এবাৰ আমি সেই মাজুলীলৈ গৈছিলোঁ মাজুলী যাওঁতে তেনেকৈ এজন পৰ্যটকৰ লগ কৰিলোঁ লগ পাই তেওঁ লগতে মানে ক'ত থাকিবপৰা হ'ব আমি ইমান দূৰৰপৰা গৈছোঁ যেতিয়া থাকিব লাগিব গতিকে থাকিব পৰা সুবিধাকণৰ কথা পাতিলোঁ তাৰপিছতে আকৌ খোৱা বোৱা কথা পাতিলোঁ ক'ত থাকিব লাগিব কি কি খাবলৈ দিব তেনেকুৱা ধৰণে পাতিলোঁ তাৰপিছতে আকৌ ইফালে সিফালে সিফালে ফুৰিবলৈ যাবলৈ সত্ৰ দেই সত্ৰবিলাকত ফুৰিব যাবৰ কাৰণে এখন বাহনৰ ব্যৱস্থা কৰি দিবলৈ ক'লোঁ তেওঁ লগতেই সেনেকৈ কমলাবাৰী সত্ৰ আউনীআটি সত্ৰ তেনেকৈ পশ্চিমীয়া সত্ৰ উত্তৰ সেইফালে মাজুলীত বিভিন্ন ধৰণৰ হেৰিবিলাক ফুৰিবলৈ বাহন এখন ঠিক কৰি দিবলৈ ক'লোঁ তেওঁলোকে আমাক এখন সৰু হোটেলৰ থকা ব্যৱস্থা কৰি দিলে তাৰপিছতে তাতে আমি থাকিলোঁ খালোঁ খোৱা বোৱাও তেৱেঁ ব্যৱস্থা কৰি দিলে তাৰ ওচৰে পাজৰে তা গাঁওবিলাকো ফুৰিলোঁ মিছিং গাঁওবোৰলৈ গ'লোঁ তাতো মানে সেই শাকৰ খেতি বিষয়ে জানিলোঁ বহুত ধৰণৰ সৰিয়হ খেতি মাহৰ খেতি কৰিছিলে সেইবিলাক চালোঁ কবি খেতি আলু খেতি সেইবোৰ কৰা বিষয়ে জানিব পাৰিলোঁ তেওঁ পাই থকা মেলা খোৱা বোৱাও তেওঁলোকেই সেইবোৰ ব্যৱস্থা কৰি দিছিলে টকা পইচাও বিষয়ে সেইবোৰ পাতিলোঁ তেনেকৈ আৰু আৰু আমাৰ বিষয়েও সুধিলে আমি ক'ৰপৰা আহিছোঁ আমাৰ গাঁওবিলাক কেনে আমি আমাৰ গাঁওবোৰ কেনেকুৱা লাগিছে তাত মাজুলীক কেনেকুৱা লাগিছে সেইবিলাক কথা আলোচনা কৰিলোঁ আৰু তেওঁ লগত এ এনিশাৰ ভিতৰতে